অঁ দাস দা আহক আহক আহক হয় ভাল ভাল আপোনাৰ

অঁ কি মাছ লয় এক ছেকেণ্ড ইয়াত বহুতকেইটা মাছ আছে বাৰু আজি ভকুৱা মাছ আছে আপোনাৰ তাৰপিছত আপোনাৰ গ'ল্ডেন আছে তাৰপিছত বৰালি আছে এতিয়া আপুনিটো মোৰ ৰেগুলাৰ কাষ্ট'মাৰ আপোনাকতো মই ঠগাব নোৱাৰো হয়নে নহয় আপুনি চালানীও আছে কেইটামান আপুনি হেৰি লৈ যাব পাৰে বেছিকে লাগিছিল ন'

অঁ ৰৌ অলপ যেতিয়া আপুনি বেছিকে নিব যিহেতু আপোনাৰ ডাঙৰ নল'লে পোচাব হয়নে নহয় সৰু ল'লে আপোনাৰ মাথা মানে বেছিকিটা ল'লে আপোনাৰ মাথা বেছিকে পাব আপোনাৰ লছ হ'ব সেইকাৰণে আপুনি এটা কাম কৰিব আপুনি ডাঙৰ চাইজৰ মই আপুনি আবেলি নিলে হ'ব নেকি মাছ

মানে কি হ'ব আবেলি হ'লে মই আবেলি মানে মোক হেৰি কৰি দিম আনি অনাই দিম মাছটো আপুনি বাহু মাছ লৈ যাব আপোনাৰ বাহু ডাঙৰ ওজনৰ আছে অলপ চাৰি কেজি মানৰ চাৰি কেজি মানৰ হ'লে আপোনাৰ তিনিটা মান ল'লে হৈ যাব তেতিয়া আপোনাৰ অলপ লছ নহয় আৰু বুজি পাইছে সোনকালে আপোনাৰ এতিয়া ধৰক ৰাতিপুৱা দহটা বাজিছে

হ'ব মই পাঁচটা বা চাৰে পাঁচটা বজাত আপোনাক মই ঘৰত দি থৈ আহিম দিয়ক হ'ব বাৰু কিবা সকাম আছে নেকি ঘৰত অঁ অঁ হ'ব বাৰু মই চাইজটো আগৰ নিচিনা ভালকে কৰি দিম বাৰু আপুনিটো মোৰ পৰা নিয়ে থাকে যিহেতু এইটো আপোনাৰ হেৰিৰ পৰা আহিব চুলুঙৰ পৰা আহিব মাছটো হয় খাই ভাল পাব আপুনি হয় খাই ভাল পাব আপুনি চিন্তা কৰিব নালাগে আগত কি আপোনাক মই বেয়া মাছ দিছোঁ নেকি

আৰু দামটো আপোনাৰ অলপ বেছি হ'ব কাৰণ ডাঙৰ মাছ এইটো আৰু অলপ দূৰৰ পৰা আনি দিম ন' এই আপোনাৰ প্ৰায় তিনিশ আশীটকামান কেজিকে পৰিব আৰু